আমাৰ অঞ্চল পৰা ৰাইজক প্ৰতিনিধিত্ব কৰা খেলুৱৈ সকলে যদি খেল খেলা সময়ত দুখ পাই বা দূৰ্ঘটনাত পতিত হয় তেতিয়া পোন প্ৰথমতে তেওঁলোকক কিছুমান প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় আৰু তাৰ পিছত তেওঁলোকক তেওঁলোকৰ কাৰণে এম্বুলেন্সৰ ব্যৱস্থা থাকে যদি তেওঁলোকৰ আঘাত গুৰুতৰ হয় তেতিয়া তেওঁলোকক এম্বুলেন্সৰ দ্বাৰা পিছত হস্পিটাললৈ প্ৰেৰণ কৰা হয় আৰু তাত তেওঁলোকক উন্নত চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা দেখিবলৈ পোৱা যায়